অঁ অঁ অঁ নমস্কাৰ নমস্কাৰ হয় হয় কওক হয় অঁ অঁ অঁ হাউলীৰ ৰাসটো বহুত ডাঙৰ ৰাস হয় আমাৰ ইয়াতে উল্লেখযোগ্য মানে ৰাস গোটেই অসমতেই গ'ম পাই আৰু মানে ডা ডাঙৰ ৰাস ইয়াতে বিভিন্ন মানে অনুষ্ঠান হেৰি কৰা হয় লগতে আৰু মানে এখন ডাঙৰ খেলা হয় মানে অসমত ইমূৰৰপৰা সিমূৰলৈকে সকলোৱে জানে এখন ডাঙৰ আমাৰ গাড়ী খেলা লটাৰী খেলা হয় তাৰ উপৰি আৰু মিনা বজাৰ আছে আপোনাৰ এইপিনে আপোনাৰ পশ্চিমফালে আমাৰ মিনা বজাৰ আছে বাকী দোকান পাহাৰ এনে বিভিন্ন ধৰণৰ আছে ইয়াতে আপোনাৰ চাই ভাল পাব আপুনি খেলখন আমাৰ আজি লাষ্টৰ মানে লাষ্ট ডে ডেটোত হয় মানে খুব ভাল পাব আৰু মানে আহে বিভিন্ন ঠাইৰপৰা আহি আছে ইয়াত মানুহ ৰাস এনেই পোন্ধৰ দিন হয় পোন্ধৰ দিন হয় আমাৰ ইয়াতে অঁ অঁ